মোবাইল লোৱা যদি মোৰ ফোনটো ল'ব পাৰা মোৰ ফোনটো ভাল এইটো মই এই তিনিমাহমানৰ আগত আনিছিলোঁ ইয়াৰ প্ৰচেচৰটোও ভাল ৰেমটোও ভাল দামটো চাই পেলাই মানে গোটেইখিনি ফাংশ্যনেই বহুত ভাল মোবাইলটোৰ বিছ হাজাৰত আনিছিলোঁ মোবাইলটো কিন্তু চলাবলৈয়ো তেনেকৈ ভাল ইমান তেনেকৈ বেয়াও হোৱা নাই এনেই মোবাইলবোৰ পটককৈ হেং মাৰে এইটো তেনেকৈ হেঙো মাৰা নাই চলাবলৈ কিন্তু বহুত ভাল পাইছোঁ এইটো আনিলে বেছি দামো নহয় কেমেৰা কুৱালিটিও বহুত ভাল জুম কৰিবও পাৰি পটককৈ গৰমো নুঠে এইটো ফোন লৈ চাব পাৰা আৰু মানে কিবা বেয়া হ'লেও ইয়াতে টাউনতে আছে কিবা ভাল কৰিব হ'লেও ল'বলৈ সেইখিনি ভাল হয় এইখিনিয়ে চাৰ্জ চাৰ্জিঙৰ সেইটোও ভাল চাৰ্জিংটো পটককৈ চাৰ্জ হয় আৰু বহুত দেৰিলৈকে থাকে